ঊনত্ৰিছ মে দুহেজাৰ দুই চাৰি নৱেম্বৰ দুহেজাৰ সাত তাৰপিছত সোতৰ ডিচেম্বৰ দুহেজাৰ এক আৰু পঁচিছ পঁচিছ আগষ্ট দুহেজাৰ পোন্ধৰ আৰু সাতাইছ জুন দুহেজাৰ বাইছ